মোৰ বাগিচাখনত হোৱা ফুলবোৰ মই ফুল গছজোপা ৰোৱাৰ পিছতে তাত দিব লগা সাৰ বা পানী বা মাটি যিখিনি দিব লাগে সেইখিনি দিওঁ ফুলবোৰৰ মাটিখিনি আচলতে খুব সঘনাই চহাই থাকিব লাগে তেতিয়া মাটিৰ যোনটো উৰ্বৰতা সেইটো থাকি যায় ফুলত ফুলৰ গছবোৰ যাতে বাহিৰৰ কোনো ছাগলী গৰু আদি পশু পশুৱে খাই নষ্ট কৰিব নোৱাৰে তাৰ কাৰণে কিছুমান ফুলৰ চাৰিওকাষে আমি জেওৰা বান্ধি অলপ ওখকৈ পশুৰ পৰা বচাবলৈ আমি তেনেকৈ ব্যৱস্থা কৰি দিয়া হৈছে আমাৰ বাৰীত থকা ফলবোৰ ফল গছবোৰ যেনেদৰে যেনে ধৰণে কৰ্দৈ বা আমলখি বা কল জামুক এই ফল গছবোৰ যিহেতুকে বহুত আগতেই ৰোৱা হয় ফলবোৰ ফলবোৰ যেতিয়া ছিজন আহে ছিজনত আমি ফলবোৰ পাৰি তাৰ সোৱাদ আমি উপভোগ কৰোঁ আৰু লগতে পৰিয়ালৰ বাকী মানুহ বা পৰিয়ালৰ বাকী সদস্যবোৰকো উপভোগ কৰিবলৈ দিওঁ ফল গছবোৰে আচলতে ইমান বেছি ফলৰ গছবোৰক যত্ন লৈ থাকিব লগা নহয় ফুলৰ গছবোৰ বেছি যত্ন ল'ব লগা হয় ফুল গছবোৰ সাধাৰণতে অলপ বেছি পানী পালে বা বেছি ৰ'দ পালে মৰি যোৱা বা মৰহি যোৱা দেখা যায়